যুৱ পৰীষদ যুৱ প যুৱ প প্ৰজন্মক খেলৰ বাবে আগবঢ়াই লৈ যাব লাগে আগবঢ়াই আগবাঢ়ি খেলৰ ফালে আগবাঢ়ি গ'লে মানে যুৱ প্ৰজন্মৰ স্বাস্থ্য ভাল থাকে আৰু খেলৰ ফালৰ পৰাই আমাৰ যুৱ প্ৰজন্মৰ চাকৰি বাকৰিয়ে চান্সটো পোৱা যায় খেলৰ ফালৰ পৰা ল'ৰা যুৱ প্ৰজন্মৰ স্বাস্থ্যটো ভাল থাকে যুৱ প্ৰজন্মৰ খেল খেলৰ প্ৰতি আগ্ৰহ হ'ব লাগে আমাৰ দেশখনত তেতিয়া খেল খেল খেলি আগবাঢ়ি আমাৰ দেশৰ নামটো ৰৌচন কৰিব পাৰে আমাৰ অসমৰ নামো ৰৌচন কৰিব পাৰে যুৱ পজ প্ৰজন্ম খেলৰ প্ৰতি আগবাঢ়ি যোৱাটো বহুত প্ৰয়োজনীয় আজিকালিৰ দিনত আজিকালিৰ দিনত খেল হ'লে সব মানুহৰ আয়ো আয়ো ভাল থাকে মানুহৰ স্বাস্থ্য ভাল থাকে মানুহৰ মগজু মে মাথাৰ মগজুবোৰ ভাল থাকে বেয়া চিন্তাবোৰ নাহে খেল খেল খেলি থাকিলে মানে

খেল খেলি আগ্ৰহ হ'লেহে আমাৰ আমাৰ লাভলীনা যেনেকৈ খেল খেলি এটা ভাল চাকৰি পালে সেইদৰে যুৱ প্ৰজন্মক আগবঢ়াই ল'বলৈ সেই তাৰ বিষয়ে ক'ব লাগিব তাই ওলাই আহিবলৈ খেল খেলিবলৈ ওলাই আহিবলৈ খেল আমাৰ চাবলৈ ক'ব লাগিব নোৱাৰিলেও কেলৈ নোৱাৰিবা খেল খেলিবলৈ তেনেকৈ কৈ পিনে হ'লেও আগবঢ়াই লৈ যাব লাগিব ঘৰত মাক বাপেকক কৈ পানে হ'লেও লৈ যাব লাগিব তাৰ ইণ্টাৰেষ্টটো বঢ়াব লাগিব খেল খেল আমাৰ ওচৰে পাজৰে খেল হ'লে মানে ল যুৱ প্ৰজন্মক চাবলৈ লৈ গ'লেহে তাহাঁতে মানে খেলত আগ্ৰহ হ'ব খেল খেলিবলৈ খেল খেলিবলৈ এখন এটা জাৰ জাৰ্ণি নিচিনা হয় তাই খেল খেলি খেল খেলি মানুহ কিমান ভাল হৈছে কিমান ভাল খেল খেলিছে

আমি তেতিয়াহে লগতে খেল খেলিব পাৰিম খেল খেলি মানুহে বহুত বহুত আগ আগ্ৰহ হয় খেল খেল খেল খেলটো এটা যে সেয়ে হিচাপে ল'ব লাগে খেলটো একদম নিজৰ ঘ প্ৰয়োজনীয় বুলি সবে ধৰিব লাগে খেলটো এটা শিক খেলৰ বিষয়ে খেল সদায় খেলিব লাগে প্ৰত্যেক মুহূৰ্তত খেল থাকিব লাগে সব খেলতে ভাল খেল খেলিলে মানে মানুহৰ জীৱনবোৰ ভালকৈ পাৰ হয় আমাৰ চাকৰি বাকৰি কাৰণেও আমাৰ খেল ভাল হয় আমাৰ খেল বহুত আছে ভিতৰ ভিতৰত খেলা খেল বাহিৰত খেলা খেল ফুটবল খেল ফুটবল খেল ভলীবল খেল ক্ৰিকেট খেল যোনটো খেল হ'লেও আমাৰ যুৱ প্ৰজন্মই ল'ব লাগে আমাৰ আমাৰ খেল খেলিলেহে আমাৰ দেশখন আগবাঢ়ি যায় সেইবাবে খেলটো ভাল আমাৰ চৰকাৰে আমাৰ খেল খেল খেলা কাৰণে বহুত বহুত অনুদান দিয়ে খেল খেলা ল'ৰা ছোৱালীবোৰ তাকে